হেল্ল' অঁ কওক অঁ দোকান খোলা আছে অঁ হ'ব আহক কি কি লাগিব বাৰু আপোনাক

অঁ চাবোন চাবোন আৰু হেৰি দালি চালি এইবিলাক দাইল লাগিব নহয় জানো হ'ব হ'ব আপোনাৰ থাকিব এইটো নটা বজালৈকে খোলা থাকিব ঠিক আছে আহিব আপুনি

অঁ কিবা এই কিমান দেৰি হ'ব আপোনাৰ আধা ঘণ্টা ন' অঁ ঠিক আছে এতিয়াতো আঠটা বাজি গৈছে আপোনাৰ হ'ব মই থাকিম বাৰু দোকানতে অঁ ঠিক আছে আপুনি আহিব